আপুনি নিজৰ আজৰি সময়খিনিত কি কৰি পাৰ কৰে মই নিজৰ আজৰি সময়খিনিত আমাৰ ঘৰত থকা ফুলনি বাৰীখন চোৱা চিতা কৰোঁ কিছুমান ফুল বেয়া হৈ যায় সেইবিলাক ফুল আঁতৰাই কিনে নতুন ফুল আকৌ তাত ৰুই দিওঁ সাৰ পানীও দিয়া হয় আৰু ঘৰতো বহু পৰিমাণৰ কাম থাকে সেই কামবিলাক কৰোঁ চাফ চিকুণ কৰি ৰাখোঁ তাৰপাছত আৰু নতুন নতুন খাদ্য বস্তু বনাই ভাল পাওঁ ইউটিউবৰ পৰা চাই চাই বনাবলৈ চেষ্টা কৰোঁ আৰু আজৰি সময়খিনিত ৰিলছো বনাই কিনে ভাল পাওঁ ৰিল্ছ বনাওঁ বনাই কিনে আৰু ঘৰৰ ওচৰৰ খুৰীহঁতৰ ঘৰত গৈ বগৰী খাওঁ খুন্দি কিনে আৰু